মোৰ প্ৰিয় গ্ৰন্থ হৈছে ৰামায়ণ নানা ধৰ্মৰ আলোচনীবিলাক মই বহুত ভাল পাওঁ সেয়েহে ৰামায়ণ ৰামকতো ভাল পাওঁৱেই ৰাম আৰু সীতা দেৱীকতো মই ভাল পাওঁৱেই লগতে ভাল পাওঁ মই হনুমানক হনুমানক মোৰ ইমানেই প্ৰিয় মানে হনুমান মই বহুত ভাল পাওঁ হনুমানক হনুমানৰ চৰিত্ৰটোৰ কাৰণে মই মানে বহুত ভাল পাওঁ ৰামায়ণক সেয়েহে হনুমানৰ মাকৰ নাম আছিলে অঞ্জনা আৰু দেউতাকৰ নাম আছিলে কেশৰী যেতিয়া হনুমান জন্ম হয় হনুমান সৰুৰে পৰাই বহুত চতুৰ আৰু চালাকী আছিলে আৰু ধাৰ্মিক আছিলে বহুত শিক্ষা দিছিলে অঞ্জনাই অঞ্জনাই হনিমানক শিক্ষা দিছিলে যেনেকৈ তেওঁ তেনেকৈ শিক্ষা গ্ৰহণ কৰি গৈছিলে হনুমানৰ কিন্তু প্ৰথম গুৰু আছিলে সূৰ্যদেৱ সূৰ্যদেৱে হনুমানে শিক্ষা দান কৰিছিলে আৰু তেতিয়াই হনুমানে স্বৰ্গৰ লগত আছিলে স্বৰ্গদেৱতাসকলৰ লগত হনুমান মাক মাকো আছিলে মাক অঞ্জনাক অঞ্জনা আছিলে স্বৰ্গৰ অপেশ্বৰী কিবা ঋষি মুনি অভিশাপৰ ফলতহে অঞ্জনা আহি পেলাই কেশৰীৰ পত্নী হৈছিলহি সেয়েহে তেওঁলোকৰ গৰ্ভত হনুমান জন্ম হৈ হনুমানে সৰুৰে পৰাই যিখিনি লীলা দেখুৱালে যিখিনি ধাৰ্মিক দেখুৱালে ইমানেই ভাল লাগে নহয় মানে বহুত ভাল লাগে তেওঁলোকৰ সেই ধৰ্মৰ গ্ৰন্থবিলাক চাই চাই হনুমানে সেয়েহে বহুত মানে এটা সৰুতে ল'ৰালি কালতেই হনুমানে এটা ফল বুলি ভাবি সূৰ্যদেৱতাক খাবলৈ গৈছিলে সূৰ্যক আৰু খাইয়ো দিছিলে এটা ফল বুলি কিন্তু হনুমানে জনা নাছিলে যে সেইজন এজন দেৱতাহে ফল নহয় নে নাৰদে ক'লে আৰু এটাৰ ফল আছে খাবলৈ বহুত ভাল সেয়ে হনুমান সৰু যে একো নাজানে সেয়েহে সূৰ্যক খাবলৈ গৈছিলে এটা মানে মিঠা ফল বুলি ভাবি পেলাই খাই পেলাইছিলে তাৰপিছতহে যেনিবা দেৱতাসকলৰ হেৰিত তেওঁ সূৰ্যক মুখৰ পৰা আকৌ উলিয়াই দিলে তেনেকেই মানে হনুমানে লগৰবিলাকৰ লগত খেল ধেমালি কৰি কৰি ডাঙৰ হ'ল ডাঙৰ হৈ মানে প্ৰতিটো ক্ষেত্ৰতে হনুমানে বিপদৰ সময়ত মানে মানুহবিলাকক বচাই আছিলে কেশৰীৰ হৈ সেনাপতি মানে কেশৰীৰ লগতে লাগি লাগি হনুমানে বহুতখিনি সমস্যাৰ সমাধান কৰি দিছিলে সেই এদিন ডাঙৰ হ'ল ডাঙৰ হৈ ৰামচন্দ্ৰৰ ওচৰলৈ গ'ল ৰামৰ প্ৰিয় ভক্ত আছিলে হনুমান এনেকুৱা হৈছিলে যে হনুমানৰ প্ৰতিটো ক্ষেত্ৰত ৰাম মানে ৰামৰ প্ৰতিটো প্ৰতিটো ক্ষেত্ৰতে হনুমান নহ'লেই নহয় বহুত ভাল আছিলে সেইকাৰণে মানে হনুমানে প্ৰতিটো ক্ষেত্ৰতে ৰামক চাই আছিলে সৰুতে ৰাম আৰু হনুমানে বহুত খেলা ধূলা কৰি পেলাই তেওঁৰ লীলা কাৰ্য্য় দেখুৱাই আছিলে হনুমানে তেতিয়া সেই ভগৱান বুলিয়েই ৰামক মানি আছিলে সেয়েহে ৰামেও মানে হনুমানক বহুত মৰম কৰিছিলে সেইটো আকৌ হিংসা কৰিছিলে লক্ষ্মণে হনুমানক যে ইমানেই ভাল পায় লক্ষ্মণক যেন তেওঁ ভালেই নাপায় এনেকুৱাবিলাকেও কাৰুকাৰ্য্য় দেখুৱাইছিলে হনু লক্ষ্মণৰ মানে হিংসা লাগে প্ৰতিটো ক্ষেত্ৰতে হনুমানে কিয় দাদাক মানে ইমান সহায় কৰে আমি আছোঁ নহয় আমি চাম হনুমানে কিন্তু নাজানে একো নাজানে হ'লেও হনুমানে লক্ষ্মণকো ভাল পায় ৰামকো ভাল পায় এইবিলাক পঢ়ি মানে হনুমানৰ চৰিত্ৰটো পঢ়ি ইমানেই ভাল লাগে ইমানেই ভাল লাগে মানে পাছলৈ হনুমান আৰু ৰামৰ মানে ইমানেই মানে দুস্তি আছিলে ভগৱানৰ পৰম ভক্ত হৈছিলে তেতিয়া সীতা হেৰাই সীতা দেৱীক হনুমানে বিচাৰি যায় লংকাত লংকাতো যিখিনি মানে কাম কৰিছিলে লক্ষ্মণক মাৰি পেলাইছিলে ৰাৱণে ৰাৱণে নহয় তেওঁৰ ভায়েকে মাৰিছিলে মানে লখ হনুমানে একদম মানে পৰ্বত দাঙি আনি তাৰপৰা সঞ্জিৱনী আনি লক্ষ্মণক জীয়াই উঠালে এই ইমানমান কৈ শেষ কৰিব নাই হনুমানৰ কথাবিলাক ইমানেই ভাল লাগে সেইকাৰণে মানে বেছি ভাল লাগে হনুমানৰ চৰিত্ৰটো তেওঁ সীতাদেৱীক কি ধৰণে চাইছিলে কেনেকৈ চিনাকি হ'লগৈ লংকাত গৈ এই মানে বহুত ভাল লাগে আৰু সে সেইকাণে চাই চাই হনুমানৰ মানে কেৰেক্টাৰটো বহুত ভাল লাগে ইমান প্ৰতিটো ক্ষেত্ৰতে দেৱ দেৱতাসকলেতো হনুমানকেই ভাল পাইছিলে হনুমানক ভাল পোৱাৰ কাৰণে এ কিমান উদ্ধাৰ কৰিছিলে হনুমানে শিৱবাবাক উদ্ধাৰ কৰিছিলে সেইকাৰণে এই কিতাপখন মোৰ পঢ়ি বহুতবাৰ পঢ়িছোঁ আৰু ভালো পাওঁ বহুত ভাল পাওঁ